অঁ হেল্ল' সীমা অঁ অঁ ভালনে অঁ অ কেনেকৈ মনত পৰিলে মানে আগৰপৰাতো হেৰিটো নামটো আছিলে আৰু তোমাৰ নাম্বাৰটো আছিলে তাৰপিছত এতিয়া হেৰি কাম বন কৰি মেলি ঘৰত আজৰিৰ দিন ভাবিলোঁ তোমালোকৰ অঁ অঁ ভাল নহয় ঘৰৰ চবৰে অঁ অঁ ভালেই ভালেই হে কি কৰি আছিলে অঁ অঁ কেইবাবছৰো হ'ল দেখা দেখি নাই মনত থাকি গ'ল নামটো তাৰপিছত আকৌ নাম্বাৰটোও আছিলে সেইকাৰণেই ফোন কৰিলোঁ কি কৰি আছিলা অঁ অঁ অঁ অঁ অঁ অঁ অঁ কেনেকৈ মনত পেলালে মানে হেৰি মনতনো পৰিয়ে থাকে ল'ৰাও ডাঙৰ হ'ল ছোৱালীও ডাঙৰ হ'ল দেউতাকে ময়ে ঘৰত অকলে এইবাৰ ভাবিলোঁ তোমালোকৰ অঁ ছোৱালী বিয়া দিলোঁ অঁ নাতিনীও আছে তাৰপিছত অঁ ল'ৰা বিয়া পতা নাই ল'ৰা হেৰি হোটেল মেনেজমেণ্ট পঢ়িছিলে এতিয়া নতুনকৈ চাকৰিত ধৰিছে তাৰপৰা এইবাৰ ভাবিলোঁ ডিব্ৰুগড় অঁ তোমালোকৰ ছাইডে যোৱা নাই এপাক বোলো ফুৰিয়ে আহোঁগৈ বুলি ভাবিছিলোঁ কিবা প্ৰব্লেম হ'ব নেকি অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ অঁ সেইবোৰ বাৰু আছে বাৰু ঘৰুৱা প্ৰব্লেম কিছুমান থাকেই হেৰি যে কি আমি মানুহজনে ময়ে যাম বুলি ভাবিছোঁ তাত অঁ এনেই ডিব্ৰুগড় বা শিৱসাগৰ মৰাণ এইটো ছাইডে তেনেকৈ আমিতো সেইটো বিষয়ে সেইবোৰ জেগা গৈ প্ৰথম যামহে যোৱা নাই এবাৰো তালৈ গ'লে আমি কি কি দেখা পাম বা হেৰি

অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ নাম শুনিছোঁ অঁ অঁ অঁ অঁ আপোনাৰ অঁ ধুনীয়াকৈ হেৰি ফুৰি আহিমগৈ বুলি ভাবিছোঁ কেইদিনমানৰ কাৰণে হেৰি অঁ শুনিছোঁ সেইকাৰণে বোলো গোটেইখিনি চাই আহোঁগৈ বুলি ভাবিছোঁ আজৰি দিন এতিয়া অঁ

অঁ অঁ অঁ জানুৱাৰীতে যাম বুলি ভাবিছোঁ তাৰিখটো ঠিক কৰা নাই অঁ অঁ অঁ অঁ অঁ আগতীয়াকৈ জনাম অঁ অঁ অঁ অঁ অঁ অঁ সেইখিনি বাৰু শুনিছোঁ এই খালি নিজে গৈ পোৱা নাই যে জেগাবোৰ খালি আৰু হেৰি কৰিব লাগিব এই হেৰি পটককৈয়ো চিনি পাবলৈ অকমান দিগদাৰ হয় প্ৰথম যোৱা অঁ অঁ অঁ হ'ব হেৰি এতিয়া চব ঠিকেই আছে আৰু ঘৰৰ দেউতা অঁ ল'ৰা ছোৱালী

অঁ ল'ৰা এই ল'ৰা কিমান পালেগৈ পঢ়া শুনা অঁ তাৰপৰা ছোৱালী অঁ ঠিকেই আছে তাৰপৰা দেউতাকে এতিয়া কি কৰি আছে অঁ বিজনেছ অঁ অঁ অঁ হ'ব তেন্তে আমি হেৰি খবৰ দিম হেৰি জানুৱাৰীতে ভাবিছোঁ গৈ গোটেইখিনি চাই আহিম সেইখিনি অঁ

অঁ ধন্যবাদ

অঁ অঁ ৰাখোঁ হ'ব